পুখুৰীত আমি চাংঘৰ সাজোঁ চাংঘৰ সাজি সাজি ধুনীয়াকৈ তাত বাঁহ দিওঁ বাঁহ দি কৰি চাং দি কৰি আমি টিং চিং লগাই কৰি আমি তেনেকৈ আৰু তাতে হাঁহ কুকুৰা ৰাখি তাত সজা বনাই দিওঁ তাতে হাঁহে উম কণী পাৰে কণী মাহেকত ধৰ ডেইলি এটাকৈ পাৰি গ'লে এজনীয়ে কিমান বিছটামানকৈ পাৰে নেকি কণী কণী বিছটামানকৈ পাৰে পাৰে তাৰপৰা কুকুৰাইও পাৰে তেনেকৈয়ে কুকুৰা বিছটামান পাৰে আমি তাৰ কণী বিকিলে আমি ছটকা সাত টকাকৈ পাওঁ কিছুমান কুকুৰা কণীটো দহ টকা হাঁহ কণীটো আমি ছটকা সাত টকাকৈ বিকোঁ তেনেকৈ কৰি আমি আকৌ তাৰপৰা উমনি দিওঁ উমনি দি আমি উমনি দি তেনেকৈ প্ৰতিপাল কৰোঁ তাৰপৰা পোৱালি ওলালে মানে হাঁহৰ পোৱালি ওলালে আমি পানীত দিওঁ পানীত দি পেনে আকৌ আমি মাটি আনি ভাত দিওঁ ভাত দি তাত আকৌ আহিলে মানে আকৌ বান্ধি কৰি আকৌ আপডাল কৰোঁ তেনেকৈ ইটো সিটো কৰি থাকোঁ তাৰপৰা চীনা হাঁহো তেনেকৈ উমনি লয় উমনি লৈ কণী পাৰে কণী পাৰি এনেকৈ কৰি থাকে তাৰপৰা এনেকৈ আমি আপডাল কৰি কৰিয়ে তেনেকৈয়ে আমি দৰৱ পাতি খুৱাই মেলিয়েই ইটো সিটো কৰিয়েই থাকোঁ তাৰমানে আপডাল যিমান আপডাল কৰে সিমান প্ৰফিটলৈ আহে আৰু এনেকৈ খুৱাই খুৱাই আমি ডাঙৰ প্ৰতিপাল কৰোঁ তেনেকৈ খুৱাইয়ে থাকোঁ আৰু ইটো গঁৰালটো সাজি গঁৰালটো সাজি লৈ তাৰপৰা তাত হাঁহো বান্ধো পুখুৰি পাৰটো আৰু থাকেই ধৰ আকৌ হেৰিলে আনি পেনাই আমি হেৰি এটা চিলিঙি গাঁঠি পেনাই হাঁহ পোৱালিখিনি বান্ধো বান্ধি কৰি তাত ভাত সেই দিওঁ ভাত সেই দি পেনাই আৰু তাত আকৌ পাছবেলা মেলি দিওঁ আকৌ চৰে গৈ চৰি কৰি আকৌ গধূলি পৰত আহে আহি গ'লে তেতিয়া আকৌ তাত বান্ধি কৰি আমি ভাত দিওঁ ভাত দি তেনেকৈ খুৱাই কৰি তেনেকৈ সোমোৱাই থৈ দিওঁ তাৰপৰা আকৌ ৰাতিপুৱা আমি মেলি দিওঁ মেলি দিয়া মাত্ৰক পানীলৈ যায় চৰে চৰি পেনাই আকৌ আহিলে মানে ভাত দি দিওঁ ভাত দি আৰু কুকুৱাবিলাকো তেনেকৈ চাউল তাউল চাউল দিওঁ ধান দিওঁ তেনেকৈয়ে কৰি পুহিয়ে থাকোঁ পুহি কৰি আৰু কাটিলে কৰিলে কাটি বিকিলে লাভটো আমাৰ বেছি থাকে এটা কুকুৰা ধৰ আমি পাঁচশ ছশ পাওঁ কাটি বিকিলে এটা কুকুৰাত আৰু তাৰপৰা হাঁহটো ধৰ ছশ সাতশ এনেকৈ উঠে এটা এটা ৰাজহাঁহটোত বেছি উঠে ৰাজাহাঁহটোত দুই কেজি আঢ়ৈ কেজিটোত ধৰ কেজি ছশ টকা হ'লে বাৰশ তেৰশ এনেকৈ উঠে তেনেকৈ আমি বিজনেছ কৰি থাকোঁ ইটো ইটো কৰি আপডাল কৰি কৰি বস্তুবিলাক চব আপডাল কৰা ওপৰতে কথা ধান চাউল দিয়াৰ ওপৰত কথা তেতিয়াই বস্তু ডাঙৰ হয় তেনেকৈ আপডাল কৰি কৰিয়ে আমি প্ৰতিপাল কৰিয়ে ধৰ বস্তু পুহি থাকোঁ তেতিয়া ডাঙৰ হৈ গৈ থাকে যিমান আপডাল কৰিব পাৰে সিমান ভাল আৰু বেমাৰ আজাৰ হ'লে চিকিৎসা ল'ব লাগিব দৰৱ পাতি আনিব লাগিব দি থাকিব লাগিব আৰু বেজী হেৰি মাৰি থাকিব লাগিব তেতিয়াহে ভাল বস্তুটো অনবৰত বস্তুটো খুওৱাৰ ওপৰত কথা ভালচে পানী দুনি খাবলৈ পাব লাগে পানী দুনি খাই কৰি তেনেকৈ ধুনীয়াকৈ যদি বস্তু আমি প্ৰতিপাল যিমান কৰোঁ সিমান ভাল তাৰমানে আমি কৰি মানে প্ৰতিপাল কৰি কৰি আমি খুৱাই বোৱাই আমি সুস্থ কৰি ধৰ দৰৱ পাতি দি যদি আমি খুৱাই লওঁ তেতিয়া একদম ধুনীয়াকৈ হৈ যায় তেতিয়া আৰামত আমি ইটোৰ পাছত ইটো তাৰমানে কণী এইবাৰ পাৰিলে নহয় এমাহত তাৰপৰা এইটো উমনি লোৱাৰ লগে লগে পোৱালি পোন্ধৰ দিনত কুকুৰাই উলিয়াই দিয়ে হাঁহৰটো এমাহ লয় ত্ৰিছ দিন লয় সেই ত্ৰিছ দিনৰ পিছতে আমি হেৰি ত্ৰিছ দিনৰ পাছত আকৌ পোৱালি ওলাই নহয় পোৱালি ওলালে পোৱালি ওলাই আকৌ আমি হেৰি পোৱালি ওলোৱাৰ লগে লগে আমাৰ হেৰি পানী তিনদিনমান মেলিব নালাগে তিনদিনমান আমি বান্ধি থৈ দিওঁ বামতে বান্ধি থৈ আকৌ তিনদিন তিনদিন মানত আমি ভাত চাত খোৱাই কৰি মেলি দিওঁ মেলি দিলে তেতিয়া ধুনীয়াকৈ মাকে লৈ যায় মাকে লৈ গৈ আকৌ ধুনীয়াকৈ আকৌ খুৱাই বোৱাই আকৌ মাকে লৈ আহে লৈ আহি আমি সজাত বান্ধি পেনাই ভাত পানী দি দিওঁ তেতিয়া খাই বৈ আকৌ ধুনীয়াকৈ মেলি দিওঁ আমি গধূলি পৰত আহিলে আকৌ ধুনীয়াকৈ বান্ধি থৈ দিওঁ তেনেকৈ আমি বান্ধি বান্ধি আমি তেনেকৈ প্ৰতিপাল কৰিয়ে তেনেকৈ হাঁহ কুকুৰা যিমান হয় পাঁচশ ছশলৈকে উঠি যায় কেতিয়াবা আমাৰ হাঁহ পঞ্চাছটা ষাঠিটা হৈয়ে যায় আৰু পোৱালি তাৰপৰা কুকুৰা এজনীয়ে ধৰ বিছটা ত্ৰিছটা এনেকুৱাও উঠায় কিছুমানে তেনেকৈ উঠাই উঠাই তেনেকৈ আপডাল কৰি কৰিয়ে চব খুৱাই বোৱাই একদম পানী দুনি চব দি দৰৱ পাতি যিমান দিব পাৰে সিমান ভাল আৰু ইটো পাছত ইটো হৈয়ে থাকে ইজনী উলিওৱাৰ পাছত ইজনী আকৌ উমনি লয় ইজনী উলিয়াই তেনেকৈ দহজনী বাৰজনী ৰাখি লৈ যদি প্ৰতিপাল কৰি থাকে এখন ফাৰ্মৰ ৰকম হৈ যায় তেতিয়া আপডাল কৰাৰ ওপৰতহে কথা ধান চাউল যিমান দিব পাৰে আৰু চাউল ধান যিমান খুৱাব পাৰে খুৱাই থাকিব লাগে খালি আপডাল কৰি যিমান কৰি থাকিব তেতিয়া আপুনি নিজৰ লাভৰ পৰিমাণো হয় আপুনি বিকি কিনি যে তাত উন্নতো পাব একদম কৰি মেলি